হেল্ল' অ মই প্ৰতিভা ভট্টাচাৰ্যই কৈছোঁ গোলাঘাটৰ পৰা হ আপুনি বাৰু মালবিকা গোস্বামী হয় নহয়

সেয়ে কৰিলোঁ আপোনালৈ মঠ মন্দিৰবোৰ ক'ত কেনেকৈ কি আছে মই তেনেকৈ সবিশেষ নাজানো তাৰমানে আৰু আপুনি এইবিলাকৰ কাম কৰে বুলি জানো বা এইবিলাকৰ লগত জড়িত আছে বুলি ওম সেয়ে ক'ত কি আছে মঠ মন্দিৰবোৰ অ অকণ কওকচোন

ওম ওম ওম ওম ওম ওম

ওম ওম ওম ওম হু হু হু এতিয়া ময়ো বাৰু আপোনাক জেগা আপোনাৰ তালৈ গ'লে মানে লগ পাম নেকি মোৰ লগত অলপমান ঘূৰি মেলি দিব নেকি ওম অ অ অ অ ঠিক আছে দিয়ক অ

ঠিক আছে ওম ঠিক আছে অ ধন্যবাদ ওম